ক'বলৈ গ'লে ভাৰতীয় পৰিৱহন ব্যৱস্থাটো একেবাৰে ভাল নহয় যিমানেই ৰাস্তা ঘাট ভাল হৈছে যিমানেই ফ'ৰ লাইন বনিছে সিমান মানুহবোৰৰ মৃত্যু হ'ব লৈছে আমি ক'ৰবালৈ গ'লে দেখা পাওঁ যে ইখনৰ পিছত সিখন গাড়ী জেদাজেদি হয় সেইফলতো বহু লোকৰ মৃত্যু হয় আৰু গাড়ীত উঠোতে বৰ ঠেলা হেঁচাত উঠিবলগীয়া হয় আৰু এতিয়াতো দেখা পাইছোঁ যে নাও ডুবিছে ফ্লাইট ক্ৰেছ হৈ গৈছে ট্ৰেনৰো এক্সিডেন্ট বাঢ়িছে সেইবাবে আমি বহুত বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে লগতে এইবোৰ চৰকাৰৰ নিয়ম মতে কৰিলে ঠিক হ'ব মোৰ আশা আছে